কামৰূপ মহানগৰ জিলাখনত কিছুমান উল্লেখযোগ্য ইস্থান হৈছে কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ আৰু চিৰিয়াখানা পবিতৰা ইত্যাদি পবিতৰাখনত আমি এশিঙীয়া গড় এশিঙীয়া গড়ৰ বাবে বিখ্যাত বুলি সকলোৱে জানো আৰু তাতে হাতী চৰাই চিৰিকটি বিভিন্ন ধৰণৰ দেখিবলৈ পাওঁ